মই প্ৰথম ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ এল পি স্কুলত থাকোঁতেই হয়তো চতুৰ্থ বা পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেনেই আৰু মোক শিকাইছিলে আইতাই ভাত বনাবলৈ যিহেতু মই জনা নাছিলোঁ ভাত বনাবলৈ সেইয়া ইমান সৰু হৈ থাকোঁতেতো বৰ্তমান যুগততো ইমান ছোৱালীবোৰ বা মাইকী মানুহবোৰতো ভাত পানী ইমান বনোৱাত নবনায়েই আগতে আমি যিহেতু সৰু থাকোঁতে আইতাহঁতে কয় যে ছোৱালী মানুহ সকলোবোৰ কাম কৰিব জানিব লাগে সৰুৰ পৰাই চব শিকাই আৰু আমাৰ গাঁও অঞ্চলততো ছোৱালীবোৰকতো সৰুৰ পৰাই সকলোবিলাক কাম শিকাই দিয়ে ভাত বনোৱা হওক আঞ্জা ৰন্ধা হওক সকলোবোৰ কামেই শিকাই দিয়ে মই তেনেদৰেই মানে শিকিছিলোঁ ভাত বনাবলৈ শিকিছিলোঁ তো চতুৰ্থ শ্ৰেণীত আৰু পঞ্চম শ্ৰেণী সেনেকুৱা সময়তে শিকিছিলোঁ ছাগৈ আৰু আইতাই শিকাইছিলে আৰু প্ৰথম অভিজ্ঞতা মোৰ ভাত বনাওঁতে দেৰি গৈছিলে ভাত তলত লাগি গৈছিলে আৰু সেইটো অভিজ্ঞতা আৰু মোৰ কেতিয়াও ভাল নহ'ব কিন্তু মই চেষ্টা কৰিছিলোঁ গতিকে মোৰ ইমানখিনি এতিয়া পাৰিছোঁ ঘৰ এখন চম্ভালিব পাৰিছোঁ আৰু প্ৰথমবাৰৰ ৰন্ধা ভাত আৰু ৰন্ধাৰ যিখিনি সোৱাদ সেইটো আৰু কোনোদিন নাপাহৰোঁ যিহেতু মই মামা আইতা চবে খাইছিলে সেইখিনি ভাত আৰু সেইখিনি খাই মোক কৈছে যে পাৰিবি নিশ্চয় পাৰিবি আগলেতো আৰু ভালকৈ পাৰিবি আৰু এতিয়া মই চবতকৈ ধুনীয়াকৈ ৰান্ধোঁ ঘৰত চবে কৈ থাকে যে এনেকৈ কৰিবি তেনেকৈ কৰিবি এইটো বনাবি সেইটো বনাবি চবৰ পৰাই ঘৰত এতিয়া মা আইতা চবেই শিকালেই যিহেতু মাহঁতে শিকাইছিলে কাৰণেই মই পাৰিছিলোঁ হাতত ধৰিতো কোনোৱে নিশিকায় নিজে কৰিবই লাগিব দেখি থাকিলেও নোৱাৰি মোক ক'ব লাগিব যে কোনোবাই কোনো কোনোবাইতো এনেকৈ নকয় ন যে তই এইটো কৰিবি সেইটো কৰিবি সেনেকৈ ক'লে নহ'ব নিজে মনৰ পৰা চেষ্টা কৰিব লাগিব যে মই এইটো কৰিব পাৰিম বা এইটো মই বনাব পাৰিম চবেই বনাই যিহেতু মইও চেষ্টা কৰি চাম তেনেদৰে ময়ো চেষ্টা কৰিছিলোঁ সৰু থাকোঁতে আৰু তেনেকৈ মইও শিকিলোঁ সেয়াই আৰু কি ক'মনো